মোৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে লেপটপ মই লৈছিলোঁ এইচ পি ফিফটিন এছ যিটো ডুৱেল ক'ৰ থ্ৰী জিৰ' ফাইফ জিৰ' ইউ পচ ইউ প্ৰচেচৰ থাকে যিটো এইট জি বি ৰেম হয় তাতে ফিফ্টি ফাইভ টুৱেল্ভ জি বি এছ এছ ডি আছিলে আৰু উইণ্ড'জ ইলেভেন হোম আছিলে এইটো মই ছেকেণ্ড প্ৰডাক্ট হিচাপে লৈছিলোঁ এইটো প্ৰায় টুৱেণ্টি এইট থাউজেণ্ডমান পৰিছিলে মই যেতিয়া লেপটপটো লৈছিলোঁ তাৰে বহুত ধৰণৰ পজিটিভ হেৰি আছে মই ডেলিভাৰী হওঁতে কোনো ধৰণৰ অসুবিধা হোবা নাই ভাল পেকিং চেকিং আছে ভালকৈ আহিছে তাৰপিছত মই এজ এ ৱৰ্কাৰ হিচাপে কাম কৰা মানুহ হিচাপে এইটো থিন লাইটাৰ লেপটপ হয় এইটো কোনো ধৰণৰ অসুবিধা নাই বেটাৰী তিনিটা চেলৰ বেটাৰিও আছে কালাৰটো চিলভাৰ কালাৰ হয় আৰু কোনো ধৰণৰ তাত প্ৰব্লেম নাছিলে এছ এছ ডি আছে পাঁচশ বাৰ কিন্তু ৱৰ্কিঙৰ কাৰণে বেষ্ট আছিলে কিন্তু ৰেম এইট জি বি আৰু ডি ডি আৰ্ফ ডি ডি আৰ ফ'ৰ আছিলে ৰেম টাইপটো অকণমান মানে যদিও ৱৰ্কাৰ হিচাপে কোনো হেৰি অসুবিধা নাছিলে কিন্তু যদি আমি গেমিঙৰ ফালৰপৰা চাওঁ তেতিয়াহ'লে বহুত ধৰণৰ নেগেটিভ এক্সপেৰিয়েঞ্চ পাইছিলোঁ বেলেগ ৰেম কম পৰিছিলে লেগ দিছিলে কাৰণ ইয়াৰ প্ৰচেচৰটো আমি যদি চাওঁ কমপাৰিটিভলি কম আছিলে গ্ৰাফিক্স কাৰ্ড ইমান ভাল এটা নাছিলে ইয়াত ত' সেইটো কাৰণে বহুত হেৰি পাইছিলোঁ আৰু স্ক্ৰীণ ৰিজলিউচনটো ৱান থ্ৰী ডবল ছিক্স ইনটু চেভেন ছিক্সটি এইট পিক্সেল আছিলে এইচ ডি আছিলে হ'লেও মানে ইমান এটা কুল লুক দিয়া নাছিলে ত' স্ক্ৰীণ অলপ অসুবিধা হৈছিলে কিন্তু লাইটাৰ হিচাবত ভাল কিন্তু ইয়াত হিটিং প্ৰব্লেমটো আমি পাইছিলোঁ সেইক্ষেত্ৰত বহুত মানে হিট হয় হিটিং ইছ্যুটো আছে তাৰপিছত সেইটো এটা আমি মই নেগেটিভ এক্সপেৰিয়েঞ্চ পাইছিলোঁ হিটিং ইছ্যুটো আটাৰ দৰে তাৰ ফালৰপৰাও বহুত কিছুমান পৰ্টৰ ইছ্যু পাইছিলোঁ যে চুইছবিলাক কাম নক'ৰে আৰু কিছুমান এনেকুৱা বা কেতিয়াবা অ'ন হওঁতে টাইম লাগে ত' এনেকুৱা ধৰণৰ বহুত লেগিঙৰ চিষ্টেম মই অসুবিধাৰ সন্মূখীন হৈছিলোঁ যিহেতু ইহঁতৰ প্ৰচেচৰ চচেচৰ অলপ কম এইটো গেমিঙৰ কাৰণে একদমেই নহয় আৰু নৰ্মেল ইউজৰ কাৰণে ঠিকেই আছে মই ইয়াত কিছুমান পজিটিভ হেৰি দুটা নেগেটিভ হেৰি আমি এক্সপেৰিয়েঞ্চ কৰিছোঁ এইটোত এইটোত প্ৰায় ডুৱেল ক'ৰ প্ৰচেচৰ আছে যদিও কোনো ধৰণৰ গ্ৰাফিক্স কাৰ্ড নাই কাৰণে এনে গেমিঙৰ কাৰণে সুবিধা নাই